প্ৰথমবাৰ যেতিয়া লুচি বনাবলৈ গৈ বহুত বিপদত পৰিছিলোঁ নাজানিছিলোঁ লুচি কেনেকে বনায় বেলিব নাজানো লুচি বেলিলে ভাৰতৰ মেপখন নিচিনা হয় তেতিয়া মই আমাৰ ঘৰত বিশ্বকৰ্মা পূজা পাতিছিলোঁ মোৰ বন্ধু বৰ্গক খাবলৈ মাতিছিলোঁ এতিয়া লুচি মই কেনেকে বনাওঁ গতিকে আমি দুদিনমান ঘৰতে বাই ভনী মিলি প্ৰেক্টিছ কৰিলোঁ প্ৰেক্টিছ কৰিলোঁ সদায় লুচি বনাওঁ প্ৰেক্টিছ কৰোঁ লাহে লাহে তিনদিনৰ মূৰত জনা হ'লো তাৰ পাছত বন্ধু বৰ্গক মাতিলোঁ মাতি লুচি চুছি কৰি ধুনীয়াকে খুৱাই পেলাই পঠিয়ালোঁ তাৰপিছত এদিন বিয়া হোৱাৰ পিছত সিমান ভাত ৰান্ধিব নাজানিছিলোঁ ভাত কুকাৰত ভাত ৰান্ধিব নাজানিছিলোঁ কুকাৰ দেখাই নাছিলোঁ বিয়া হোৱাৰ পিছত কুকাৰ দেখিলো তাত চেপাৰেটৰ থাকে তাত কেনেকে ভাত ৰান্ধে নাজানিছিলোঁ তেতিয়া মোৰ মানুহজনে কেনেকে ক'ত চাউল ক'ত দাইল দিব শিকাই দিলে তাৰ পিছত তেনেকে ৰান্ধিলোঁ তাৰ পিছত অলপ পিছত জনা হ'লো আৰু তাৰ পিছত কুকাৰো ব্য়ৱহাৰ কৰিব জনা হ'লো বাকী ৰন্ধা বঢ়াও অলপ আগতকে জনা হ'লো